স্কুলত পেইণ্টিং মানে আদিপাঠ শিকাৰ দৰে প্ৰথম প্ৰথমে আম কঁঠাল ডালিম আদি আঁকিবলৈ বিভিন্ন ধৰণৰ ফল মূল আঁকিবলৈ শিকা হৈছিল যাতে হাতৰ ওপৰত নিয়ন্ত্ৰণ আহে তাৰপিছত লাহে লাহে অকণমান ডাঙৰ ধৰ ডাঙৰ ডাঙৰ ধৰণৰ চিত্ৰ যেনে বিজ্ঞানৰ চিত্ৰ তেনেধৰণৰ অলপ ডাঙৰ ডাঙৰ ছবি আঁকিবলৈ ধৰিছিলোঁ ইয়াৰ পিছৰ পৰ্যায়ত চিত্ৰত ৰং কৰাৰ আৰু ৰং কৰাৰ আচল আৰু বিশুদ্ধ কৌশল শিক্ষকৰপৰা শিকিছিলোঁ ভাল বিভিন্ন ৰং বিভিন্ন ছবিত ৰং কৰিবলৈ শিকিছিলোঁ আৰু পেইণ্টিঙৰ বিষয়ে শিক্ষকে বুজাইছিল কিছুমান সঁজুলিও চিত্ৰ অংকন কৰোঁতে ব্যৱহাৰ কৰাৰ কথা বুজাইছিল